হয় মই নিজ হাতেৰে বনোৱা কাৰ্ড বা পেইণ্টিং উপহাৰ দি পাইছোঁ আৰু সেই উপহাৰ দি যোনটো সুখ পোৱা যায় সেইটো সুখ মাত্ৰ দিয়াজনেহে অনুভৱ কৰিব পাৰে মই সৰু হৈ থাকোঁতে স্কুলত শিক্ষক দিৱসৰ দিনা ছাৰ আৰু বাইদেউক মই নিজ হাতেৰে বনোৱা কাৰ্ড উপহাৰ দিছিলোঁ দুখন কাৰ্ড দুখন কাৰ্ড দুখন দুজন ছাৰক আৰু এখন কাৰ্ড এজন বাইদেউক উপহাৰ দিছিলোঁ আৰু সেই উপহাৰটি পায় ছাৰ বাইদেউৱে মোক ধন্য়বাদ দিছিল

পেইণ্টিংৰ কথা পেইণ্টিং

পেইণ্টিং নিজ হাতেৰে বনালে নিজৰ মনৰ ইচ্ছা অনুসৰি যিকোনো ধৰণৰ পেইণ্টিং বনাব পাৰি

সেই পেইণ্টিং মই মোৰ বন্ধু বান্ধৱী আৰু ওচৰ চুবুৰীয়া লগৰকো তেওঁলোকৰ জন্মদিন উপহাৰ দি পাইছোঁ আৰু সেই নিজ হাতেৰে বনোৱা কাৰ্ড বা পেইণ্টিংত আৰু সেই নিজ হাতেৰে বনোৱা কাৰ্ড বা পেইণ্টিং দি উপহাৰ দি যেনেকুৱা সুখ পায় সেইটো সুখ বা বেলেগ আৰু কিনি অনা অথবা বেলেগৰ পৰা অনা বেলেগৰ পৰা অনা নিচিনা হ'ব নোৱাৰে নিজ হাতেৰে বনোৱা আবেগিক মূল্য় সেইটো কাৰণে বেছি